অঁ হয় হয় নাম্বাৰটো চেভ আছে ইয়াত

অঁ অঁ নাই এবাৰ গ'লোঁ মই হেৰি ল'ৰাটো গা বেয়া যে কালি যাব নোৱাৰিলোঁ তাকে আজি গৈ সেৱা চেৱা কৰি আহিলোঁগৈ আকৌ এতিয়া ওলাইছো যাবলৈ নক'ব আৰু অঁ ওলাইছেনে অঁ আৰু ভাওনাখনৰ নামটো কিনো বাৰু আমাৰ ল'ৰাকেইটাৰ মুখত শুনোঁ বৰকৈ নাজানোও নহয় অঁ অঁ এই আমাৰকেইটাও একেই মই আকৌ নাজানোৱে নহয় হেৰি নাম কিনো পাতিছে বুলি অঁ অঁ ওম অঁ তাকেহে মই গৈ কাম বনকেইটা কৰি সেৱা এটা কৰি আহিলেগৈ আকৌ এয়া ওলাইছোঁ আপুনি আহিব মোক মাতিব সেই পদূলিত অঁ অঁ ময়ো সেই তাকে একেবাৰে ওলাই যাম আৰু অঁ এই কালি হেৰি হেৰি বনোৱালৈ গৈছিলে নেকি লাওৃৰু বনোৱালৈ অঁ অঁ বেয়া বেয়া অঁ সেই ভাল লাগে আকৌ অঁ অঁ ওলাইছিলোঁ অঁ সেই মই ফোন কৰিম বুলি ভাবিছিলোঁৱে লগতে যাম বুলি ভালেই কৰিলে ফোন কৰিলে

অঁ মোৰো সেই একেই আপুনি আহক ওলাই মোক মাতিবহি অঁ অঁ হ'ব দিয়ক অঁ লগতে যাম ভাওনালৈ